বৰ্তমান কামৰূপ মহানগৰ জিলাখনত উপলব্ধ কিছুমান স্থানীয় শিক্ষা বা শিকনৰ সুবিধা বহুতো দিয়া হৈছে যদিও বৰ্তমান চৰকাৰে শিক্ষাব্যৱস্থাৰ ক্ষেত্ৰত যিবোৰ শিকন সঁজুলি সংক্ষিপতে টি এল এম দিয়া হৈছে এইবোৰ সামগ্ৰিকভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বেছি উপলব্ধ হোৱা নাই কিয়নো শিক্ষাৰ সঁজুলিবিলাক বৰ্তমান স্কুলত শিক্ষাব্যৱস্থাত দিয়া হৈছে যদিও এইবোৰ বৰ্তমান প্ৰয়োগ আৰু প্ৰচলন অতি সুন্দ সুন্দৰভাৱে হোৱা নাই যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ ব্যৱহাৰ বা ইয়াৰ বিকাশৰ ক্ষেত্ৰত বহুতো পিছ পৰি আছে যি যিধৰণে এই শিকন সঁজুলিবিলাকৰ ব্যৱহাৰ আমাৰ কৰিব লাগিছিল ছাত্ৰ ছাত্ৰীবিলাকে সেইধৰণে শিক্ষাৰ বা শিকন সবু সঁজুলিসমূহ ব্যৱহাৰ কৰিব পৰা নাই তাৰ ফলতো আমি যিধৰণে তেওঁলোকে শিক্ষা লাভ কৰিব লাগিছিল বা যিধৰণে ইয়াৰ বিকাশ ঘটিব লাগিছিল বা যিধৰণৰ উন্নয়ন হ'ব লাগিছিল এই ধৰণৰ উন্নয়ন হোৱাটো দেখা নাযায় তাৰোপৰি আমাৰ গুৱাহাটী মহানগৰক কেন্দ্ৰ কৰিয়েই আমাৰ গুৱাহাটী মহানগৰক কেন্দ্ৰ কৰিয়েই বিভিন্ন আমাৰ পৰীক্ষা কেন্দ্ৰ ইতিমধ্যেই আছেই ইয়াৰ ভিতৰত আমাৰ আজাৰা কেন্দ্ৰিক আজাৰা ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰৱেশিক্ষা পৰীক্ষাৰ এটা প্ৰস্তুতি কেন্দ্ৰ তাৰোপৰি আমাৰ আদ্ পানবজাৰ আদৰ্শ ছোৱালী মহাবিদ্ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন এখন পৰীক্ষা কেন্দ্ৰ আৰু লগতে আমাৰ তাৰিণী কুমাৰ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই এটা আমাৰ প্ৰ প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতি কেন্দ্ৰ গতিকে এই কেন্দ্ৰসমূহ বৰ্তমানত অতিকৈ কম হৈ গৈছে ল'ৰা ছোৱালীৰ সংখ্যাটো লাহে লাহে চৰকাৰী বিদ্যালয়বিলাকত ল'ৰা ছোৱালীৰ সংখ্যাটো অতিকৈ তাকৰ হৈ পৰিছে কিন্তু বেচৰকাৰী বিদ্যালয়বিলাকতে ল'ৰা ছোৱালী সংখ্যাটো বৰ্তমান বৃদ্ধি পাবলৈ ধৰিছে